মই এক পিছ চাবোন কিনিছিলোঁ চাবোন পিছ ব্যৱহাৰ কৰি বহুত ভাল লাগিল যিহেতু আজি আজিকালি গৰমৰ চলি আছে চাবোন চাবোনটোত এটা মানে গাত ঘঁহাৰ পিছতে ঠাণ্ডা ঠাণ্ডা ভাৱ হয় তাৰে ওপৰত ধৰক আপোনালোকৰ চাবোনটোৰ গোন্ধও বহুত বেছি ভাল মানে ইও আপোনাৰ ব্যৱহাৰ কৰাৰ পিছতে বহুত ভাল লাগে মোৰ অলপ ছালৰ বেমাৰো আছে যাৰ কাৰণে ধৰক চাবোন টুকুৰ ইউজ কৰিও মোৰ ভাল লাগিছে তাৰ লগতে মই ভাবিলোঁ যে এটা বস্তু কিয় ব্যৱহাৰ কৰোঁ আপোনালোকৰ চেম্পুটো অৰ্ডাৰ কৰি চাইছিলোঁ চেম্পুটোও বহুত বেছি ভাল মোৰ ডেনড্ৰফৰ প্ৰব্লেম আছিলে ডেনড্ৰফৰ প্ৰব্লেমখিনিও মোৰ ভাল হৈছে মই ভাবোঁ যে আৰু চাগে আৰু আৰু ধৰক যদি একমাহমান ব্যৱহাৰ কৰোঁ চাগে মোৰ আৰু বেছি ভাল লাগিব